খেতি পথাৰ খেতি পথাৰ আছে কিন্তু খেতিবিলাক নোহোৱা হৈছে বানপানী বহুত হয় খেতি মানুহ কৰিব ভাল পায় কিন্তু খেতি কষ্ট হয় মানুহবিলাকে সুবিধা বেছি নাপায় কিন্তু চৰকাৰে দিয়ে কিন্তু দেৰি হয় কিন্তু খেতিৰ বানপানীয়ে শেষ কৰি দিয়ে বানপানী হ'লে মানুহৰ খেতি কৰিব মন নোযোৱা হৈছে নোযোৱা কাৰণে চৰকাৰেও বি পি এল কাৰ্ড বা কিছুমান সাহায্য কৰে কাৰণে বহুত কষ্ট হয় বানপানীয়ে শেষ কৰি দিয়ে যে সেইটো কাৰণে যোগাৰ পাতিও নাই আৰু মানুহবিলাক আজিকালি শিক্ষা হৈছে বাহিৰত ওলাই গৈছে বা বিজনেছ কৰে বা চাকৰি কৰে সেইটো কাৰণে আৰু এতিয়া আজিকালি খেতিটো কম হৈছে কিন্তু খেতিৰ ভাত বা চাউলটো বহুত টেষ্টি আৰু মানুহৰ তেতিয়া বেমাৰ আজাৰ কমিছিল এতিয়া কিন্তু মানুহ বেমাৰ আজাৰ বহুত হৈছে কিনা বস্তু খালে ধৰকচোন বা ঔষধ পাতিও দিয়েই থাকে সেইটো কাৰণে মানুহৰ বেমাৰ আজাৰ বেছি হৈছে কিন্তু কিছুমান মানুহে তাৰে মাজতে যিটো মানুহে কৰিব পাৰে বা ঘৰৰ আৰু পৰিস্থিতি ভাল বা মানুহ চানুহ লগা মানুহ লগাই বা মেচিন এইটো কৰি কিছুমানে নিজৰ সেইটো শক্তি থাকিলে এইটো খেতি বাতি কৰিব পাৰে কিন্তু আজিকালি খেতিটো কম